মাজুলীত যিহেতু সঘনাই বানপানীৰ সৃষ্টি হয় গতিকে এজন ব্যক্তিয়ে সাঁতোৰ জনাটো অতি প্ৰয়োজন হৈ পৰে প্ৰথমে সাঁতোৰ শিকিবলৈ হ'লে বিভিন্ন প্ৰক্ৰিয়াৰে সাঁতুৰিবলৈ শিকিব পাৰে ক্ৰছৰ হাততো সাঁতুৰিবলৈ শিকিব পাৰে আৰু যদি নিজেই সাঁতুৰিবলৈ শিকা হয়

তেওঁলোকে এডাল কলৰ কলগছৰ সহায়তো সাঁতুৰিবলৈ শিকিব পাৰে বা বাঁহৰ ব্যৱহাৰ কৰিও সেই বাঁহডালত ধৰি সাঁতুৰিবলৈ শিকিব পাৰে নাইবা থাৰ্মকল আৰু বটল বান্ধিও সাঁতুৰিবলৈ শিকিব পাৰে যিহেতু সাঁতোৰটো আমাৰ কাৰণে এক প্ৰয়োজনীয় বস্তু বুলিয়েই আমি ভাবোঁ যিহেতু বানপানী হ'লে সাঁতুৰিব জানিব লাগিব সেয়ে সাঁতুৰিবলৈ হ'লে এজন মানুহে বহুতো কষ্ট কৰিব লাগে ভালদৰে শিকিব লাগে আৰু নতুনকৈ শিকা ব্যক্তিসকলৰ বাবে এটাই পৰামৰ্শ আছে যে যেতিয়া তেওঁলোকে সাঁতোৰ শিকিবলৈ আৰম্ভ কৰিব তেওঁলোকে ওচৰত সুৰক্ষাৰ বাবে বিভিন্ন বস্তুৰ ৰখা উচিত যেনে নাও হওক কলৰ ভূৰ হওক সেইসমূহ সামগ্ৰী তেওঁলোকে সাঁতুৰিবলৈ শিকাৰ সময়ত ওচৰত থাকিব লাগে আৰু কেতিয়াও অকলে সাঁতুৰিবলৈ শিকিব নালাগে এজন অভিজ্ঞ ব্যক্তিৰ সৈতেহে এই সাঁতুৰিবলৈ শিকিব লাগে তেওঁ যেতিয়া সাঁতুৰিব এজন অভিজ্ঞ ব্যক্তি বা সাঁত এজন সাঁতুৰিব জনা ব্যক্তি তেওঁৰ কাষত থকাটো প্ৰয়োজনীয় আজিকালি বহুতো মানুহ নদীত পৰি তেনেকৈ মৃত্যু হৈছে বহুতো মানুহে মৃত্যুবৰণ কৰিছে গতিকে সাঁতুৰিবলৈ শিকাৰ আগত এজন অভিজ্ঞ ব্যক্তি বা সাঁতোৰ জনা ব্যক্তি কাষত থকাটো অত্যন্ত প্ৰয়োজনীয় আৰু তেওঁলোকৰ সুবিধাৰ বাবে কাষত নাও বা কলৰ ভূৰ ইত্যাদি ৰাখিব লাগে সাঁতোৰ শিকিবলৈ হ'লে বিভিন্ন প্ৰক্ৰিয়ে সাঁতোৰসমূহ শিকিব পাৰে কলৰ ভূৰ ব্যৱহাৰ কৰিও শিকিব পাৰে আৰু নদীত কেতিয়াও সাঁতুৰিবলৈ শিকিব নালাগে যিহেতু নদী এখন সোঁত বৈ থাকে গতিকে নদীত কেতিয়াও সাঁতুৰিবলৈ শিকিব নালাগে পুখুৰী বা পথাৰত পানীত প্ৰথমে সাঁতুৰিবলৈ শিকিবলৈ আৰম্ভ কৰিব লাগে আৰু সাঁতোৰ শিকোঁতে সদায় এজন অভিজ্ঞ ব্যক্তি লোৱাটো উচিত বুলি মই ভাবোঁ